দাদা আপোনাৰপৰা যে হেডফোনটো কিনিছিলোঁ সোমবাৰে বেয়াই হৈ থাকিলে দেখোন ইমান দাম দি কিনিছোঁ ইমান জল্দি বেয়া হৈ থাকিলে এফালে শুনাই নাপাওঁ কেতিয়াবা শুনা পাওঁ কেতিয়াবা শুনাই নাপাওঁ কেতিয়াবা ফোনত কানেক্ট হয় কেতিয়াবা নহয়েই ইমান দাম দি কিনি ইমান জল্দি বেয়া হৈ থাকিলে কি কৰিম এতিয়া দাদা আৰু কালাৰ চালাৰো গুচি গ'ল দেখিও ভাল নলগা হ'ল ইমান দাম দি কিনি যদি ইমান জল্দি বেয়া যায় কি কৰিম আমি কিনিবই নোৱাৰিম দেখোন